আমি মাছলৈ যাওঁ মাছ ধৰিবলৈ যাওঁ আমাৰ পথাৰখন এতিয়া যথেষ্ট ডাঙৰ আমি পথাৰতে ধৰোঁ কোনো খাল বিল বুলিবলৈ নহয় আৰু পথাৰত পথাৰলৈ যাওঁ আমি বহুত কেইগৰাকী লগ হৈ পিনি তেনেকৈ জাকৈ খালৈ লৈ পিনি যাওঁ কোনোবাই পলহ নিয়ে কোনোবাই জুলুকি নিয়ে তেনেকৈ কৈ পিনি আমি মাছ ধৰোঁ মাছ ধৰিবলৈ যাওঁতে তেনেকৈ কোনো গান গাই বা হেৰি কৰি নাযাওঁ খালী ইগৰাকীয়ে সিগৰাকীক চিঞৰি চিঞৰি যাওঁ ঐ মাছ মাৰিবলৈ যাওঁ বুলি তেনেকেই আমি ফূৰ্তি কৰি পিনি যাওঁ তাত গৈ পিনি মাছ মাৰোঁ মাছ মাৰোঁ মাৰি মাৰি যেতিয়া হেৰি পানী ঘুদুৰা হৈ যায় তেতিয়া আমি তাত ভেটা দি পিনি আমি হোৱা জাকৈ বুলি কওঁ হোৱা জাকৈ দিওঁ তেতিয়া হোৱা জাকৈ দি আকৌ সেই ভেটাটোৰ ভিতৰতে আমি মাছ ধৰোঁ তাত মাছ সৰু সৰু মাছ আহে আৰু বেছি ডাঙৰ মাছ নহয় তেনেকৈ কৰি পিনি আমি মাছ ধৰোঁ আমাৰ ওচৰৰতো নৈ এখন আছে নৈখনতো আমাৰ জেং জেং মাৰে সেই জেংটো মাৰতেও আমাৰ মানুহ লগাই পিনি মাছ ধৰে ডাঙৰ ডাঙৰ জাল দি আমি সেই মাছেৰে ধৰক গোটেই ৰাইজে হেৰি নামঘৰত আমি খানা খাওঁ মাছো উঠে ডাঙৰ ডাঙৰ মাছেই আহে উঠে সেই তেনেকৈ আমি খানা খাওঁ এনেকৈ জাকৈ খালৈ লৈ পিনি আমি তালৈ নৈত নৈলৈ নাযাওঁ কিন্তু সে পথাৰতহে আমি মাছ ধৰোগৈ এনে ফূ্তি কৰোঁ গোটেই মহিলাখিনিক আমি ফূ্তি কৰোঁ